মোৰ প্ৰিয় কিতাপ গীতা ভাগৱত ৰামায়ণ বেদ বেদাংগ মোৰ পঢ়া গ্ৰন্থ ভাল পাওঁ মই আৰু কিহৰ কাৰণে প্ৰিয় মানুহৰ জ্ঞানৰ কাৰণে এইবিলাক পঢ়া হয় বা সমাজক এইবিলাক নিজৰ বাৰ ভাগৱতৰ বাৰ অধ্যায়ত বৈকুণ্ঠ প্ৰয়াণ আছে আমিও যাম বৈকুণ্ঠত ভগৱন্তও যাব বৈকুণ্ঠত জীৱটোও যাব বৈকুণ্ঠত ঘূৰি নাহে যিটো ভাল জীৱ সি তাত থাকেই আৰু যিটো জীৱ এই কুকুৰ মেকুৰী শিয়াল এইগিলা এইবিলাক হয় ভাগৱতে এইবিলাক সিদ্ধান্ত দি থৈ দিছে আপোনাক আপুনি যদি পৃথিৱীত নামি আহিছে সৎ কৰ্ম যদি কৰিছে আপুনি নিশ্চয় আপুনি ভাল ফল পাব কিন্তু ধৰি লওঁক আজি পৃথিৱীত কিমান কিমান কলেজ আছে আপুনি তেজপুৰত কিয় পালে হা তেজপুৰত কিয় পালে আপুনি কওঁক গোটেইতো আছে বহুত আছে কিন্তু তেজপুৰৰ এটা গুণী মানী সন্মানী এখন কলেজ চবতে আছে আমি এতিয়া মেট্ৰিক পাছ কৰি আহিছোঁ তিনিখন পেপাৰ দি মেট্ৰিক পাছ কৰিছোঁ ইংৰাজীত আজিকালি ল'ৰা ছোৱালীক কোবাওঁকচোন কোব খাই পেলাই আমি মেট্ৰিক পাছ কৰিছোঁ জ্ঞানটো কিতাপত পায় আৰু হেৰি এইটো হৰণ ল'লে পায় আপুনি হৰণ ল'ব আপুনি এতিয়া পঢ়ি আছেতো আপুনি কিন্তু নিশ্চয় হৰণ ল'ব হৰণটো নল'লে আপোনাৰ বিফলে যাব চব আপুনি নিজে নিজে ডাঙৰ মানুহ হ'ব নোৱাৰে পাৰে আপোনাৰ জীৱনত কোনটো প্ৰভাৱ পেলাইছে ভাল প্ৰভাৱ পেলাইছে মোৰ আজি পয়সত্তৰ বছৰ হ'ল মই কৰ্ম কৰি ভাল পাইছোঁ আনৰ কাম কৰি ভাল পাইছোঁ মাটিখিনি মোক প্ৰেজেন্ট দিছে চহৰত কৰ্ম কৰাৰ কাৰণে কৰ্মই ধৰ্ম ধৰ্মই জীৱন হয়নে নহয়